অঁ অভিজিত অঁ অঁ ভালেই তোমাৰ হয় বহুত দিনৰ পিছত কথা মই এয়া নগাঁৱতে আছোঁ মই ভাবি আছোঁ তেজপুৰলে যাওঁ সেইকাৰণে ভাবিছোঁ হয় হয় তুমি অলপ কেইটামান ভাল জাগাখিনিৰ নাম ক'বাচোন কি কি আছে আৰু বতৰটোৰ কথা ক'বা হয় হয় এনেই জাগাখিনি ভাল হৈছে ন' এতিয়া মানে চাব পৰা যায় আৰু ধুনীয়া ধুনীয়া জাগা আছে ন হয় হয় হয় অঁ হয় হুঁ হুঁ হাঁ শুনিছোঁ বাৰু যোৱা নাই এইবাৰ যাম নহয় তুমি পাৰিলে অলপ ফুৰাবাচোন বহুত দিন হ'ল তোমাকো লগ পোৱা নাই হয় হয় সেইটোৱে আৰু হয় হয় শুনিছো অলপ নতুন নতুন জাগাও এনেকা হেৰি হৈছে বোলে আৰু সেয়াই আৰু অলপ দেখাবা ভালকে আৰু কি আছে কি নাই মইতো পাহৰিয়েই গৈছোঁ বহুত আগতে আহা ন মই মানে ভণ্টী এজনী আছে পাৰিলে লৈ যাম অকলে অলপ প্ৰব্লেম হয় যে আৰু চিনিও নাপাওঁ তুমি অলপ সেই তোমাক সেইকাৰণে কল কৰিলোঁ বহুত দিনৰ পিছত ভালো লাগিলে বাৰু তুমি ইমানখিনি ক'লা সেয়া আৰু তেতিয়া হয় হয় আৰু অলপ নতুন নতুন হেৰি আঞ্জাকিটাও ট্ৰাই কৰাবা আৰু মানে তাৰ মানে সোৱাদটো কেনেকা সেইটোও ল'ব লাগিব ন হয় হয় আমাৰ আৰু নগাঁৱৰ সোৱাদ আৰু তেজপুৰৰ সোৱাদ অলপ বেলেগ বেলেগ

হয় সেইটোৱেই বাকী চব ভালেইনে তোমাৰ বাকী চব ভাল ন তোমাৰ হয় হয় কি কৰি আছানো এতিয়া হয় হয় মই পঢ়ি আছোঁ তুমি হয় হয় সেইটোৱেই আৰু এতিয়া মই ভণ্টী এজনীকে লৈ যাম তুমি কাবাক লৈ আনিবা নেকি আকৌ তোমাৰ ঘৰটো কোনখিনিত আছিলে জা গম মানে মই ইমান এটা নাপাওঁ মানে অঁ বিহৈ হয় হয় হয় মই আহিলে কোনখিনিত ৰখিমনো মই আহি পেলাই ধৰা এই তোমাৰ দোলাবাৰী যে নগাঁৱৰ পৰা দোলাবাৰীত সেইখিনিত আহি ৰখিম নেকি সেইখিনিত আহি ৰখিম ন অঁ হয় হয় দিয়া আৰু কথা পাতিছোঁ অঁ ৰাখিছো দিয়া বাই হয় হয় হয়